আমাৰ থলুৱা যিটো বেপাৰ বাণিজ্যৰ ঠাইসমূহত অসমীয়া ভাষাটো চলে আৰু অসমীয়া ভাষাটো একদম কথিত অসমীয়া ভাষাটো চলি আহিছে অঞ্চলভেদে যিটো অসমীয়া ভাষা চলে বেলেগ বেলেগ ধৰণে কোৱা হয় কামৰূপী গোৱালপৰীয়া মধ্য অসমৰ নগঞা ভাষাৰ শিৱসাগৰীয়া এই যিটো উজনি ফাললৈ যায় যিটো অলপ বেলেগ হৈ যদিও নগাঁৱৰ ভাষাৰ পৰা শিৱসাগৰৰ ভাষাটোলৈকে প্ৰায় একেই যেন লাগে কিন্তু তথাপিও অলপ ডিফাৰেঞ্চ আছেতো তেনেকুৱা ধৰণৰকৈ চলে তাৰোপৰি এতিয়া আমাৰ দেখা যায় যে ব্যৱসায় বাণিজ্যবোৰত যিহেতু বিভিন্ন জাতি জনজাতি বিভিন্ন বাহিৰা মানুহৰ প্ৰভাৱ পৰিছে সেই মানুহৰ ভাষা যেনে হিন্দীভাষী বঙালীভাষী এইবোৰ ভাষা আহি সংমিশ্ৰণ হৈছে আৰু এনেকুৱা হৈছে বহুত আমাৰ অসমীয়া মানুহ আছে যিবোৰে অসমীয়া বিহাৰী মানুহ এটাৰ লগত পুটুককৈ তেওঁ নিজেই গৈ প্ৰথমতে যদি হিন্দীতে ভাষা হিন্দী ভাষাহে ব্যৱহাৰ কৰে কিন্তু সেই বেপাৰীজনে হিন্দী ভাষা কোৱাৰ আগতেই আমাৰ সেই অসমীয়া লোকজনেই হিন্দী ভাষা কোৱা দেখা যায় এইটো আচলতে ভুল ধাৰণা এনেকুৱা হ'ব নালাগে আমাৰ নিজৰ অসমীয়া ভাষাটো আমি আমি সেই মানুহজনে বুজি পাওক নাপাওক প্ৰথমতে আমি ব্যৱহাৰ কৰিব লাগিব অসমীয়া ভাষাৰ কাৰণ তেওঁ যিহেতু অসমত আছে সেই হিচাপে তেওঁ অসমত থলুৱা ভাষাটো শিকাটো তেওঁৰ বাবে জৰুৰী